পশু পালনত কৃষকসকলে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যেনেকৈ আপোনাৰ পশু চিকিৎসক হস্পিতেল হওক কৃষকসকল বিশেষকৈ তো গাঁও জেগাত থাকে বেছিকৈ চহৰতো কৃষক তেনেকৈ থাকে বাট সিমান বেছি নাথাকে চ' গাঁৱৰ জেগাবিলাকত মই যিমান দেখিছোঁ যোনটো ভেটেনাৰী হস্পিতেল বুলি কয় মানে পশু চিকিৎসাৰ যোনখন হস্পিতেল সেইটো ফেচেলিটি খুব ক'ম থাকে থাকিলেও তাত মানে ভাল ডক্তৰেছ টাইমলি নাথাকে সময় মতে ডক্তৰ পোৱা নাযায় আৰু হস্পিতেলৰ যোনটো অৱস্থা আপোনাৰ হস্পিতেল বেড হওক বা যিখিনি লাগতিয়াল সা সামগ্ৰী বা তেনেকুৱা সেইবিলাক খুব লিমিটেড থাকে মানে ভালকৈ সিমান গুৰুত্ব দিয়া নহয় পশু চিকিৎসা বস্তুটো যোনটো এইটো সময়ত বহুত ইম্পৰটেণ্ট হৈ গৈছে মানে কাৰণ গৰ্ভমেণ্টেও এনেকুৱা পলিচিজ আনিছে য'ত কৃষকসকলক পশু পালনৰ কাৰণে বহুতখিনি উৎসাহ দিয়া হৈছে বহুত চাবছিডিজ এণ্ড অল দিয়া হৈছে তো সেইকাৰণে সেইটোৰ লগতে গাঁৱৰ এৰিয়া বিশেষকৈ ভেটিনেৰিৰ সুবিধাবিলাকো আগবঢ়াব লাগিব সেইটো হ'ল তাৰ পাছত বাকী আপোনাৰ মই মোৰ তিনটা কুকুৰ আছে তো আমাৰ এতিয়া এনেকুৱা হয় কি আমি তাহাঁতক এৰি ক'তো যাব নোৱাৰো আমি তেনেকৈ নাযাওঁৱে ঘৰত এজন হ'লেও মানুহ কোনোবা থাকিবই লাগে তাহাঁতৰ কাৰণে কাৰণ তিনিটা কুকুৰক আমি বেলেগক ৰাখি বেলেগত ৰাখিবলৈ মানে একদম মনটো নামানে আৰু তেনেকৈ সুবিধাও খুব কম আছে বুলি ক'ব পাৰি বিশেষকৈ কাৰণ এনেকুৱাও শুনিছো বহুতে যোনে মানে চাপজ আপোনাৰ ধৰক ডগ ক্ৰেচ বা সেনেকুৱাত হৈছে তাহাঁতসকল তাহাঁতৰ মানে বহুত বেমাৰ চেমাৰ হৈ যায় তাত থাকিলে খাব চাব নুখুজে কাৰণ তাহাঁতিও এটা জীৱ ন তাহাঁতিও এনেকৈ বেলেগত থৈ দিলে ঘৰৰ মানুহখিনি নেদেখিলে তাহাঁতৰো দুখ লাগে মনটো বেয়া কৰে তাহাতি খাব নোখোজে যেতিয়া তা অচিন এনেকুৱা এনভাইৰমেণ্ট এটাত তাহাঁতি গুচি যায় তো সেই কাৰণে তাহাঁতি খানা চানা খাব নোখোজে তাৰপাছত আৰু তাতেও মানে এনেকুৱা হয় বহুত কুকুৰ থাকেতো কাৰ কোনটো কুকুৰৰ কিমান বেমাৰ কি কোন ইমানকৈ পৰীক্ষা নিৰীক্ষা কৰা নহয় তো বেমাৰো হৈ যায় বহুত কুকুৰ তেনেকৈ ঢুকাইও যায় সেই কাৰণে আমি তেনেকৈ ৰাখিবলৈ নিবিচাৰো সেইটো কাৰণে আমি যদিও ক'ৰবাত যাওঁ দূৰলৈ যাব হ'লেও এটা মানুহ সদায় আমি ঘৰত থাকোৱেই কোনোবা এজন মা পাঁচজন মানুহ আমি ঘৰত তাৰে এজন আমি থাকোৱে বাকী জন্তুৰ ক্ষেত্ৰত পৰিস্থিতি সন্মুখীন হৈছোঁ যোৱা ফেব্ৰুৱাৰী মাহত হ'ব আমাৰ ঘৰৰ ওচৰৰে এটা ৰাস্তাৰ কুকুৰ বাৰু সি ইয়াৰে আমি ওচৰে মানুহখিনিয়ে তাক খাব মেলিব দিওঁ সি আমাক গেটৰ সন্মুখতে বহি থাকে তাক ৰাতি চাৰে দহটামান বজাত এখন ট্ৰাকেনে গাড়ীয়ে খুন্দিয়াই থৈ গ'ল তাৰপাছত আৰু সেইটো সিমান ৰাতি ইয়াত এটা প্ৰব্লেম যে গুৱাহাটীত হওক বা অসমত ভেটেনাৰী হস্পিতেলছবিলাক খুব সোনকালে বন্ধ হৈ যায় যেনেকৈ আপোনাৰ এটা দুটা বজাত বা খুব বেছি চাৰিটা পাঁচটালৈকে থাকে টুৱেণ্টি ফ'ৰ মানে টুৱেণ্টি ফ'ৰ ইনটু ছেবেন তেনেকৈ থকা খোলা থকা বা ইমাৰ্জেঞ্চি তেনেকৈ ৰাতি যদি কোনোবা কুকুৰ বা যিও জীৱ জন্তু নিবলগীয়া হয় তেনেকৈ খুব কম থাকে সেইকাৰণে তাক আমি ৰাতি ইয়াতে এনেকৈ আপোনাৰ দৰব চৰৱ দি ৰাখিলোঁ আৰু নিজৰ মোৰ তাত আছিলে চিনছ মোৰ তিনিটা কুকুৰ মোৰ তাত দৰব চৰব কিবাকিবি থাকিছিলে তো মই সেয়া দৰব চৰব লগালোঁ তাক পেইন কীলাৰ গেষ্ট্ৰিকৰ দৰব সেইবিলাক খোৱাই দিলোঁ আৰু তাৰপাছত তাক এতিয়া আমি নিব লাগে ভেট এতিয়া মই এন জি অ'ত কণ্টেক কৰিছোঁ তাহাঁতি কৈছে কি তাহাঁতি নোৱাৰে কৰিবলৈ সেইটো এটা প্ৰব্লেম ৰাস্তাৰ কুকুৰবিলাকৰ কাৰণে চোৱাচিতা কৰা এন জি অ' বা গভৰ্মেণ্টৰে কিবা এজেঞ্চি বা সেনেকুৱা এম্বুলেন্স চাৰ্ভিছ হওঁক খুব কম মই বহুত কষ্ট কৰিলোঁ বহুত মানুহক কণ্টেক কৰিলোঁ কোনো তেনেকৈ আহিব নোৱাৰে আহিব নোখোজে যেনেকৈ এম্বুলেন্স চাৰ্ভিছতো নাইয়ে অলম'ষ্ট মানে নোহোৱাৰ নিচিনাই আৰু তাৰপাছত উপায় নাপায় মই আৰু আমাৰ ঘৰৰ ওচৰৰে এগৰাকী মানে এখন হোটেল আছে তেখেতৰ মালিক সেই হোটেলখনৰ মালিক তেখেত তাই তেখেত আৰু ময়ে মিলি আমি আমাৰ প্ৰাইভেট গাড়ীতে অটো দাদা এজনক মাতিলোঁ অটো দাদাজনক লৈ তাক উঠাই নিলোঁ আৰু মানে কুকুৰটো বৰ ডাঙৰ আছিলে তাক ডাং কুকুৰ ধৰিবলৈ মানুহ মাতিলোঁ বহুত কষ্টত তাক ধৰি মেলি ভেটেনেৰীলৈ নিলো তাতে এক ৰাতি থ'বলগীয়া হ'ল তো বহুত চিন্তাও হ'ল সেনেকৈ মানে তাহাঁত সেইটো এটা প্ৰব্লেম আৰু ঘৰৰ কুকুৰকেইটাৰ লগতো আমাৰ বহুতখিনি সেনেকুৱা মানে প্ৰব্লেম হৈছে আৰু পৰিস্থিতিৰ সন্মুখ মুখামুখি হ'বলগীয়া হৈছে তো সেইটোৱেই এতিয়ালৈকে মানে অসমত বিশেষকৈ তেনেকৈ পশু চিকিৎসা আগবাঢ়িছে যথেষ্টখিনি আগবাঢ়িছে কিন্তু এতিয়াও বহুতখিনি কৰিবলগীয়া আছে